হেল্ল' ঐ কথা এটাৰ কাৰণে ফোন কৰিলোঁ অঁ এই কিবা হেৰি মই বেংকৰ লোণ এটা ল'ম বুলি ভাবিছিলোঁ তই তয়ো ল'বি নি নহয় মই মানে হেই চাহ ডেৰবিঘা যে আমাৰ এতিয়াতো এবিঘা চিঙিব পৰা হ'লেই আৰু কাষতে আৰু ডেৰবিঘা মাটি আছে মানে এনেই মই সেই বিঘাটো ডেৰবিঘাটো লগাই দিওঁ বুলি ভাবিছিলোঁ তাৰপৰা হেৰি মই এনে হেৰিয়ক পাতিছিলোঁ ধনমণিৰ লগত অঁ ধনমণিয়ে ক'লে যে এই গাঁৱলীয়া বেংকৰ পৰা যদি আমি লওঁ লোণটো গাঁৱলীয়া বেংকৰ পৰা যদি লোনটো লওঁ তেতিয়া আমাৰ অকণমান হেৰি আছে ৰেহাই আছে কি হেই কম ৰে'টতে পাম পালোঁ হয় তাৰপৰা আকৌ মই এই এলাহবাদত হেই ছাৰ এজনৰ ফোনটো আনি থৈছোঁ ফোনৰ নম্বৰটো আছিলে ফোনৰ নম্বৰটো আনি মই সুধি থৈছিলোঁ তেতিয়া তেওঁ ক'লে যে কিবা চেভেন পাৰ্চেন নে ফাইভ পাৰ্চেন কিবা এটা বুলি ক'লে গতিকে লোন হেৰি কিবা আমি এতিয়া গৈ বেংকলৈ পাতি চাব লাগিছিলে কথাটো গম পাইছ নে নাই নহয় মই হেই এলাহা কি বুলি কয় গাঁৱলীয়া বেংক আৰু এলাহবাদটো সুধিলোঁৱেই ষ্টেট বেংকৰ কথা সোধা নাই কাৰণ মানে মই ইমান চিনাকিও নাই তেনেকৈ টাউনতহে আছে ব্ৰাঞ্চটো তাৰপিছতে কি বুলি কয় কিমান মান ল'বি তই এনে পইচা ল'লে মানে লোন নহয় মই ভাবিছিলোঁ এক লাখ মানেই লগতে লৈ লওঁ এক লাখ এক লাখ পঞ্চাছ হাজাৰমান কাৰণ সেই ডেৰবিঘাটো লগাই মেলি হেই কাষত ড্ৰেইন চেইনো দি ল'ব লাগিব মানে ভালকৈ মানে পানীৰ ব্যৱস্থাটো কৰি দিব লাগিব আৰু পিছত এনে ঘূৰাই থাকিম আৰু যদি কমকৈ লওঁ এনেই আকৌ কমকৈ লোৱাতকৈ ঘূৰাবতো লাগিবই হয় নাই বেংকলৈ মোকেই লাগিব চোন ডেৰলাখ আকৌ তই আকৌ সেইটো নহয় তেতিয়াহ'লে দুইটাই যদি লগতে লওঁ তেতিয়া আমি সেই তিনিলাখ মানেই লৈ লওঁ পিছত এনেও অঁ অঁ তেতিয়া হ'ব তেতিয়াহ'লে তই হেই পিছবেলা মানে পিছবেলা নহয় এটামান বজাতে ওলাই মেলি থাকিবি মই সেই এতিয়া পথাৰলৈ আহিছিলোঁ মানে চাহনি বাৰীতে আছোঁ মই গৈ তোক সেই হৰ্ণটো দি দিম তই ওলাই থাকিবি বেংকত গৈ পাতি আহিমগৈ দুটা বেংকত মেনেজাৰকিটাৰ লগত ভালকৈ পাতি আহিম দে হ'ব অঁ অঁ ঠিক আছে